অঁ হেল্ল' অঁ অঁ ৰাণু বা ঘৰতে আছো কওক কি খবৰ ভাল নে অঁ কওক হয় হয়

অঁ অঁ ঠিক অঁ ভাল ভাল ভাল কথা শুনি ভাল লাগিছে ক'ত যাওঁ বুলি ভাবিছে অঁ অঁ অঁ ঠিকে যাব লাগিব এই হেৰি বাটচাকিটাকো লৈ যাওঁ নে ল'ৰা ল'ৰা ছোৱালীবোৰ অঁ অঁ ইহঁতেও খেলি খাই ভাল পাব ফুৰিও ভাল পাব

অঁ অঁ ঠিক অঁ অঁ সেইটো কৰাই ভাল হ'ব ভাল নালাগে হয় হো হো হো অঁ অঁ অঁ সেইটো কৰাই ভাল হ'ব ঠিকে কৈছে আৰু চবকে ক'লেনে আপুনি ফোন কৰিলে নে অঁ অঁ অঁ অঁ গোটৰ হোৱাট অঁ অঁ

কি কি তাকেই কি কি কৰিলে ভাল হ'ব আপুনিয়েই কওকচোন ভাত দালিটো ভাত দালি আৰু ল'ৰা ছোৱালীবোৰে চিকেন খায়েই ভাল পায় চিকেনটো লাগিবই লাগিবই অঁ অঁ অঁ অঁ অঁ অঁ অঁ ফ্ৰাই কৰিম অঁ ঠিকেই কৈছে আপুনি সেইবোৰেই কৰিম আৰু অঁ অঁ অঁ অঁ

অঁ অঁ অঁ অঁ ঠিক আছে সেনেকৈয়ে কৰিব লাগিব অহ অহ অহ অঁ ঠিক আছে বাই অঁ